চিনেমাৰ অভিনেতাৰ ভিতৰত বেছিকে মোৰ ভাল লাগে উৎপল দাক ঠিক সেইদৰে অঁ অভিনয়খিনি ভাল লাগে মোৰ কথা বতৰাখিনিও ভাল লাগে তেখেত বহুত ভাল হয় তেখেতৰ মানে কথা যোনটো সুৰ নাচৰ যোনটো ভংগীমা বহুত ভালকৈ কৰে তেখেতে সেইকাৰণে ভাল লাগে তেখেতে যিখন চিনেমা চিৰিয়েল মানে পাঠ কৰিছে তাতো বহুত মই ভাল দেখোঁ বহুতখিনি ভালেই তেওঁ থিয়েটাৰটো অংশগ্ৰহণ কৰে তেনেকে তেখেতক ভাল লাগে তেখেতে মানে মানুহক মানে মন মুহিত কৰি পেলায় অভিনেত্ৰীৰ ভিতৰত মোক বৰষাৰাণী বাকে ভাল লাগে তেখেতৰ কথা সুৰ তেখেতৰ যোনটো ফিগাৰ যোনটো তাইৰ বিহু নাচ ভাল লাগে বৰ্ষাৰাণী বাৰ কথাখিনি মোৰ ভাল লাগে তেখেতৰ মই বহুত এখন চিৰিয়েলে চাইছোঁ বৰ্ষাৰাণী বা বৰষাৰণী বা নাচৰ যোনখিনি ভংগীমা সেই ভংগীমাখিনি ভালকৈ স্পষ্টকৈ মানে ৰাইজক দেখাই দিয়ে বৰষ বৰষা বা বহুত মৰমীয়াল কথাখিনি বহুত মৰমীয়াল তেখেতৰ বৰষা বা বহুত ফক ফকীয়া আছে মানে মানুহক মানে কথা বহুত ধুনীয়াকৈ কয় কথা কওঁতে কিবা এটা মানে মানে ফিলিং মানে ভাল লাগি যায় তেখেতক

বৰষা বা চিৰিয়েল চিনেমা থিয়েটাৰ বহুতত দেখিছোঁ মই তেখেতক মই এনেকৈ ষ্টেজ প্ৰগ্ৰেমতো দেখিছোঁ তেখেতে চিলনী জীয়েকৰ সাধুত অংশগ্ৰহণ কৰিছিলে উজনিৰ দুজনী গাভৰুতো অংশগ্ৰহণ কৰিছিলে তাপা চেনাই মোৰ ঢুলীয়া ভাল লাগে তেখেতক মই তেখেতৰ প্ৰত্যেকখন চিৰিয়েল গান ৰিলচ ফটো মই সবেই চাওঁ বৰষা বা এনেকেই বৰষা বাক ভাল লাগে